হেল্ল' অ কওক এ এনেই অলপ বাহিৰত ক'চোন যাব পাৰি পানী হৈছি মাছ ওলাইছে নেকি এই নাই কিবা অলপ ব্যস্ত আছিলোঁ তাৰ কাৰণে মোবাইলটো নাছিলে হাতত এ নাই এনেই অলপ এই কিবা ঘৰৰে কাম অলপ আছিল পিছে আমিও এবাৰ যাওঁতো অ আছে আৰু এই ডাঙৰ পল' মাৰিলে পাম নেকি এই সেইকেইটা যোগাৰ আছেই মোৰ কথা নাই যাব পাৰি আৰু দুজনমান লগ ধৰিব লাগিব আমাৰ লগৰ গোটেইকেইটাক খবৰ দিওঁ নেকি অ এই দুটা অ দুটা যোৱাতকৈ আমি চাৰি পাঁচটামান লগৰ গ'লে ভাল হয় মৰাটো ভাল হ'ব অ এনেই মাছ পামনে ভালকৈ হেততেৰিকা পিছে বিস্কুট লৈ যাওঁতো এতিয়াও ৰাতিৰ কাৰণে হৈ যাব হয় নেকি অ অ দে হ'ব দে যাই আছোঁ দে ফোন কৰিম অ অ হ'ব দে মই অলপ সোনকালে যাম অ অ অ অ